মইতো এনেই অনলাইন শ্বপিং কৰিয়েই থাকোঁ তুমি জানাই ৰিছেণ্টলি মানে মই এটা ড্ৰেছ কিনিছিলোঁ কেতিয়াবা কেতিয়াবা ভাল আহে কেতিয়াবা কেতিয়াবা বেয়া আহে কিন্তু এই ড্ৰেছটো ইমান ধুনীয়া লাগিছে মোৰ যোনটো ফটো আছিলে সেই ফটোটোত যোনটো কালাৰ স্ব' কৰিছিলে অহাৰ পিছতো চেইম কালাৰ আহিছে আৰু কালাৰটো মানে একদম মৰমলগা আৰু কাপোৰটো বহুত ছফট মানে আৰু ইমান কমফৰ্টেবল হয় আৰু গৰমৰ দিন যিহেতু এতিয়া ত' মানে একদম কমফৰ্টেবল গৰমৰ দিনতো পিন্ধিব পাৰিম ৰাতিও পিন্ধিব পাৰিম আৰু মানে ৱেষ্টটাৰ্ণ ৱেৰ যদি ক'ৰবাত ৱেষ্টটাৰ্ণ থিম থাকে তাতেও পিন্ধি যাব পাৰি আৰু মানে এনেই ট্ৰেডিচনেল জেগাটো পিন্ধি যাব পাৰি আৰু ড্ৰেছটো দীঘল হয় লং ফ্ৰক টাইপৰ মোৰ বৰ ভাল লাগিছে বৰ পচন্দ হৈছে মোৰ তুমিও ল'ব পাৰা আৰু ড্ৰেছ এটাই দিছিলোঁ আৰু মানে ড্ৰেছটোৰ লগত এখন স্কাৰ্ফ টাইপো আহিছে ড্ৰেছটোৰ লগত মিলাকৈ যোৰাকৈ আহিছে স্কাৰ্ফখনো ল'ব পাৰি স্কাৰ্ফখন মূৰতো ল'ব পাৰি গলটো ল'ব পাৰি এনেকৈ ধুনীয়াকৈ মানে ইমান ভাল লাগিছে মোৰ বৰ পচন্দ হৈছে